অসমীয়া ভাষাটোৰ বিষয়ে কিছুমান সচৰাচৰ ভুল ধাৰণা হ'ল বহুতো লোকে ভাবে যে অসমীয়া ভাষাটো বঙালী ভাষাৰ অপাৱংশ কিন্তু বঙালী ভাষা আৰু অসমীয়া ভাষা সম্পূৰ্ণই পৃথক অসমীয়া ভাষাৰ এটা নিজস্ব ব্যাকৰণ আৰু গঠন ভংগী আছে যোনটো বঙালী ভাষাৰ পৰা একেবাৰেই পৃথক অসমীয়া ভাষাটো সংস্কৃত ভাষাৰ পৰা বিকশিত হৈ আজিৰ অৱস্থা পাইছেহি